ভাৰতত ঘূৰিবলগীয়া ঠাই বহুত আছে তাৰ ভিতৰত কাজিৰঙা অভয়াৰণ্য় পৃথিৱী বিখ্য়াত তাত এশিঙীয়া গঁড় আমি চাব পাৰোঁ বাঘ সিংহ ভালুক এইবিলাক আমি গৈ তাত চাব পাৰোঁ তাৰোপৰি মানস অভয়াৰণ্য় পবিতৰা অভয়াৰণ্য় এইবিলাক আমি ভ্ৰমণ কৰিব পাৰোঁ দিল্লীৰ তাজমহল পৃথিৱীৰ আচৰিত বস্তুবিলাকৰ ভিতৰত এটা সেইটো চাবলগীয়া বস্তু তাত দিল্লীত কুটুবমিনাৰ লালকিল্লা জুম্মা মছজিদ লটাছ টেম্পুল আমি চাব পাৰোঁ তাৰোপৰি কাশী বৃন্দাবন মথুৰা এইবিলাক পৰ্যটকৰ থলী ৰাজস্থানৰ থৰ মৰুভূমি যাব পাৰোঁ আমি পুৰীৰ জগন্নাথ মন্দিৰ সাগৰৰ পাৰ চেন্নাইৰ চেন্নাই বিচ্ এইবিলাক চাবলগীয়া ঠাই